হয় মই কাগজ আৰু কলমেৰে লিখিহে ভালপাওঁ বিশেষকৈ লিখনিবিলাক কাগজ আৰু কলমতে স্পষ্টভাৱে প্ৰতিফলিত হয় কিন্তু আজিকালি অলপ পাৰ্থক্য আহিছে আজিকালি কাগজ কলমতকৈও লেপটপ বা মোবাইলতহে লিখিত্ববোৰ বেছি প্ৰকাশ পায় কিন্তু মই নাভাবোঁ যে কাগজ আৰু কলমেৰে লিখা শব্দ গাঁথনিবিলাকহে বেছি গুৰুত্বপূৰ্ণ সেইবাবে মই কাগজ আৰু কলমতহে লিখি ভালপাওঁ আৰু লিখোঁ কিন্তু আজিকালি লিখনিৰ তুলনাত শেহতীয়াকৈ বছৰবোৰত কাগজ কলমত লিখাবিলাক লোপ পাবলৈ আৰম্ভ কৰিছে কাৰণ আজিকালি মানুহৰ সময়ৰ অভাৱ বুলি ভাবে সেইবাবে মোবাইল বা লেপটপত লিখনিবিলাক লিখিত কৰি মানুহবিলাকৰ মাজত আপলোড কৰি দিয়ে সেইকাৰণে বছৰত লিখনিৰ সলনি মোবাইল আৰু লেপটপেহে কৰিছিল মানুহে বিশেষকৈ লিখনিৰ লেপটপ আৰু মোবাইলৰ জৰিয়তে বছৰেকৰ বছৰবোৰত সলনি কৰিব পাৰিছে কিন্তু সেইবিলাক সলনি কৰাতকৈ কাগজ কলমত লিখাবোৰহে বেছি গুৰুত্বপূৰ্ণ